সমতাপূৰ্ণ আৰু পৰিপুষ্ট আহাৰৰ বাবে মাছ আমাৰ অতি আৱশ্যকীয় খাদ্য স্বাস্থ্যৰ বাবে আৱশ্যকীয় হোৱা প্ৰটিন আমি মাছৰ জৰিয়তে পাওঁ আজিকালি জনসংখ্যা বঢ়াৰ লগে লগে খাল বিল বা নদ নদীত আৰু বিলতো মাছৰ সংখ্যা অত্যাধিক কমি আহিছে তদুপৰি ভাৱিষ্যতে ইয়াৰ সংখ্যা আৰু যে কমিব সেইটো থিৰাংকৈ ক'ব পৰা যায় মীন পালনৰ যোগেদি আমি প্ৰটিনযুক্ত খাদ্যৰ পৰা মানুহত মানুহে বঞ্চিত নোহোৱাৰ উপৰিও আমি ইয়াক ব্যৱসায়িকভিত্তিত ল'লে অৰ্থ উপাৰ্জনৰ বাবেও ইয়াক এক আহিলা হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ মীন পালন আমি অসমৰ মানুহে অতি সহজতে আমাৰ ঘৰত থকা পুখুৰী অলপ যত্ন কৰি চেষ্টা কৰিলে মীন পালনৰ কাম হাতত ল'ব পৰা যায় যিহেতু অসমীয়া মানুহৰ ঘৰত প্ৰায়ে সৰু ডাঙৰ সৰু একো একোটা পুখুৰী বা খাল থাকে এই পুখুৰীত আমি মাছ পালন কৰিব পাৰোঁ মাছ পালন কৰিবলৈ পালন কৰিবলৈ আমাক উন্নতমানৰ মাছৰ পোনাৰ প্ৰয়োজন হয় আমি মাছ ধৰাতো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তুলিবলৈ চৰকাৰৰ পৰা সমৰ্থন হিচাপে চৰকাৰৰ মীন বিভাগৰ পৰা আমি মাছৰ উন্নতমানৰ পোনা পোনা সংগ্ৰহ কৰিব পাৰোঁ যদিহে চৰকাৰে আমাক উন্নতমানৰ পোনাৰ যোগান ধৰাৰ লগতে মাছৰ যোগাৰ ধৰিব লগা হয় কৃত্ৰিম খাদ্য সঠিক পৰিমাণে যোগান উচিত মূল্যত যোগান ধৰে তেনেহ'লে অসমৰ জনতাই মাছ পালন মীন পালনক এক এক অৰ্থ উপাৰ্জনৰ আহিলাৰ বাট হিচাপে মুকলি কৰিবলৈ পাৰিব আৰু আদৰ্শ মীন পামৰ জৰিয়তে মীন পালন কৰিব পৰা যায় মাছ জীউৱা পুখুৰী এটা সাধাৰণতে হেল্ল'